ঘৰত আমি বহুতো ধৰ্মীয় অনুষ্ঠান আয়োজন কৰোঁ বছৰেকত তাৰে ভিতৰত হয়তো পাঁচ ছটামান তাৰ ভিতৰতে আয়োজন কৰা হয় প্ৰথম ধৰ্মীয় অনুষ্ঠান বুলি ক'বলৈ গ'লে আমি পূজা পাতল কৰোঁ আমাৰ বছৰেকত বিভিন্ন ধৰণৰ পূজা আহে যেনে লক্ষী পূজা বিশ্বকৰ্মা পূজা দুৰ্গা পূজা কালী পূজা সৰস্বতী পূজা এই উৎসৱসমূহ আমি পালন কৰোঁ ইয়াৰে ভিতৰত আহিলে প্ৰথমে বিশ্বকৰ্মা পূজা বিশ্বকৰ্মা হৈছে সৃষ্টি কৰ্তা যি পৃথিৱীখন সৃষ্টি কৰিছিলে সকলো সা সৰঞ্জাম তেখেতে প্ৰস্তুত কৰি উলিয়াইছিলে পৃথিৱীখনৰ বাবে পৃথিৱীত যিমান যন্ত্ৰ পাতি যিমান সঁজুলি আছে তেখেতে নিৰ্মাণ কৰি উলিয়াইছিলে বুলি আমি ধৰ্ম মতে বিশ্বাস কৰোঁ সেই ধৰ্মৰ আধাৰতে আমি প্ৰত্যেক বছৰে অসমীয়া ভাদ মাহত আৰু কেতিয়াবা আহিন মাহত যিহেতু আমাৰ সৃষ্টিৰ দেৱতা এই সৃষ্টি দেৱতাক আমি ঘৰত আনুষ্ঠানিকভাৱে ধৰ্মীয়ভাৱে পূজা কৰোঁ এই পূজাত বিশেষকৈ আমাৰ ঘৰত থকা সঁজুলি যেনে দা কটাৰী বিভিন্ন যন্ত্ৰ পাতি বাহন বা ঘৰত ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ আচবাব এইসমূহ আমি পৰিষ্কাৰ কৰোঁ পৰিষ্কাৰ কৰি ইয়াকে আমি সৃষ্টিকৰ্তা ব্রহ্মাৰ সঁজুলি হিচাপে পূজা কৰোঁ পূজা কৰি আমি বিভিন্ন ধৰণে মাহ প্ৰসাদ বা যিকোনো লঘু আহাৰে পূজাভাগ আমি পালন কৰোঁ প্ৰথমে আমি ঘৰত থকা সা সঁজুলিবোৰ যন্ত্ৰ পাতিবোৰ এইবোৰ চাফ চিকুণ কৰোঁ তাৰপিছত শৰাই হিচাপে আমি তেখেতৰ ওচৰত নৈবত্য আগবঢ়াওঁ এই শৰাইত থাকে বুট মাহ কল নাৰিকল বিভিন্ন ধৰণৰ ফলহাৰ বস্তু যেনে আপেল আঙুৰ নাচপতি কল ইত্যাদি ইত্যাদি পূজা পাতল কৰি আমি ভকতসকলক এই নৈবদ্য ভাগ আগবঢ়াই দিওঁ আৰু লগতে যিসকল অতিথি আহে আমি তেওঁলোককো এই দ্ৰব্যসমূহ খাবলৈ আগবঢ়াওঁ ইয়াৰ পিছতে আহিলে আন এক ধৰ্মীয় অনুষ্ঠান যি আমি ঘৰত আয়োজন কৰোঁ সেয়া হৈছে সৰস্বতী পূজা সৰস্বতী পূজা আমি জ্ঞানৰ দেৱী বুলি পূজা কৰোঁ আমি যিহেতু জানো যে সৰস্বতী হৈছে দেৱী যি যাক আমি জ্ঞানৰ দেৱী বুলি পূজা কৰোঁ এই জ্ঞানৰ দেৱীক আমি পূজা কৰিবলৈ ঘৰতে এভাগি মূৰ্তি আমি স্থাপন কৰোঁ মূৰ্তিভাগ স্থাপন কৰি বিভিন্ন বিধি বিধানেৰে আমি পূজা পাতল কৰোঁ এই পূজা পাতলতো আমাক মাহ প্ৰসাদৰ প্ৰয়োজন হয় আৰু কিছু কিছু ঠাইত দেখিবলৈ পোৱা যায় যে সেইদিনাখন মা সৰস্বতীক পূজা কৰি তেখেতৰ ভোগ হিচাপে পায়স বা চুজি ইত্যাদি ইত্যাদি আগবঢ়োৱা হয় আৰু এই পায়স বা চুজি তেওঁ আগবঢ়াই ভকত তথা তেওঁক আৰাধনা কৰিবলৈ যিসকল লোক আহে তেওঁলোকক খাবলৈ আগবঢ়াই দিয়া হয় ইয়াৰ পিছতে আহিলে দুৰ্গা পূজা দুৰ্গা পূজাটো বিশেষকৈ আমি ঘৰত আয়োজন নকৰোঁ নকৰোঁ যদিও আমি সেই দুৰ্গা পূজা আংক্ষিকভাৱে ঘৰত কিছুমানে পালন কৰে কিছুমানে ঘৰতে দুৰ্গা পূজা হিচাপে পালন কৰে কিন্তু বি বেছিকৈ দেখিবলৈ পোৱা যায় যে এই দুৰ্গা পূজা আজিকালি সকলোৱে মিলি এক গোট হৈ কোনোবা এখন ঠাইত ঘৰৰ ভিতৰত নাপাতি বাহিৰত পাতিবলৈ ধৰে ইয়াৰ পিছত আহিল ভাওনা সভা কিছু কিছু লোকে শ্ৰীমন্ত শংকৰদেৱৰ ৰচনা কৰা ভাওনা যি নাটক বুলি কোৱা হয় সেই নাটকভাগ প্ৰভুৰ শ্ৰীচৰণত আগবঢ়াই প্ৰভু শ্ৰীচৰণত আগবঢ়াই কেনে এখন নাট আয়োজন কৰা হয় যাক আমি ভাওনা সবাহ বুলি কওঁ এই ভাওনা সভাতে সবাহ হয় সবাহত গায়ন বায়ন গা গোৱা হয় দিনৰ ভাগত কিছুমানে আয়োজন কৰে আৰু কিছুমানে ৰাতিৰ ভাগতো আয়োজন কৰে ৰাতিৰ ভাগত আয়োজন কৰিলে ভাওনা ভাগ অলপ দিনৰ ভাগতকৈ বেছি সুন্দৰ যেন অনুভৱ হয় কিয়নো ভাওনাত ভাৱৰীয়াসকলক ৰং পেইণ্ট কৰা হয় আৰু এই ৰং পেইণ্ট ৰাতিৰ ভাগতে বেছিকৈ উজ্জ্বলতা দেখা পোৱা যায় ভাওনা সভা সমজুৱাকেও পতা হয় আৰু এঘৰীয়াকৈও অনুষ্ঠান পাতি আয়োজন কৰা হয় কিছু কিছু লোকে এঘৰীয়াকৈও আয়োজন কৰে আৰু সামাজিকভাৱে বা সকলো ৰাইজে মিলি গাঁৱৰ এটি নামঘৰত ভাওনা সভা হিচাপে আয়োজন কৰে ইয়াৰ পিছতে আহিলে আমাৰ আন এক ধৰ্মীয় অনুষ্ঠান ঘৰতে যি অনুষ্ঠিত কৰা হয় সেয়া হৈছে আদ্য শ্রাদ্ধ বা বছৰেকীয়া বুলিও আমি ক'ব পাৰোঁ